মানুহৰ জীৱনত খেলবোৰে বিভিন্ন ধৰণে প্ৰভাৱ পেলায় কোনো এজন মানুহৰ জীৱনৰ সামগ্ৰীক গুণগত মানৰ ক্ষেত্ৰত এই খেল ধেমালিবোৰে ইতিবাচক প্ৰভাৱ পেলায় বিশেষকৈ খেল ধেমালিয়ে মানুহৰ মনবোৰ ভালে ৰখাৰ লগতে স্বাস্থ্য সুস্থ সবল কৰি ৰাখে